হেল্ল' বিবেক ভালে আছো ভালে আছো তুমি তুমি কেনেকুৱা মইতো মই বৰ্তমান পানবজাৰতে আছোঁ অলপ ঘৰত নেকি কোৱাচোন কোৱা মইয়ো কেইটামান কথা সুধো বুলি আছিলোঁ এ পি এছ চিৰ কাৰণে অলপ তৈয়াৰী কৰিছোঁ বাৰু নকৰা নহয় তুমি তুমি কৰিছা হয় চবৰে থাকে মই সেনেকা ভবা নাই যে কিহত ল'ম কৰ্ছটো চাওঁ যদি বৰঠাকুৰত পাওঁ ত' বৰঠাকুৰত লোৱাটোৱে ভাল হ'ব লগতে থাকিম কি কোৱা অঁ অঁ অঁ অঁ অঁ অঁ অঁ বিদ্যুতকে হাছানক কৈছা ন বিদ্যুৎ হাছান কৈছা ন কিছুমান পেপাৰ তুমি কি লৈছা বাৰু আছাম হিষ্ট্ৰী এই চাওঁ কিবা বায়'লজী ওপৰত চাওঁ নেকি বায়'লজি ওপৰত পাৰি নাই বাৰু পাৰি হ'বলা পাৰি ন মানে মই এইটোৰ ওপৰত ইমান জ্ঞাত নহয় কি কেনেকৈ কি হয় চাব লাগিব আৰু প্ৰায়টো আছাম হিষ্ট্ৰী ওপৰতে দেখা যায় মানুহে সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট দেখাই সেইটোৱে লৈ চাব লাগিব তেন্তে

এতিয়ালৈকেতো বৰ্তমান গম পোৱা নাই সুধিব লাগিব লগৰখিনিক ল'ব হ'বলা কোৱা নাই কিছুমানে মানে এতিয়া চাব লাগিব বুক কিবা প্ৰিফাৰ কৰিছা নেকি তুমি আচ্ছা ন ময়ো মই এনেকৈ এতিয়ালৈকে বৰ্তমান পেপাৰ লোৱা নাই মই ইউটিউবত চাই আছো আৰু ভিডিঅ'জবোৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেচনবোৰ চাই আছো

হাঁ

অঁ অঁ ঠিকে আছে দিয়া দিয়া তেন্তে লগ পাম আকৌ